মোৰ ৰাজ্যখন হৈছে অসম আৰু ইয়াৰ প্ৰধান ভাষা হৈছে অসমীয়া অসমত প্ৰায় সত্তৰ সংখ্যক মানুহেই অসমীয়া ভাষা আৰু অসমৰ লগত জড়িত অসমীয়া ভাষাটো হৈছে এটা চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত ভাষা আৰু অসমৰ মাতৃভাষা হিচাপে পৰিচিত এটা ভাষা এই আমাৰ অসমত চৰকাৰীভাৱে স্বীকৃতপ্ৰাপ্ত প্ৰায় আশী শতাংশ অসমীয়া ভাষাৰ বিদ্যালয় আছে য'ত সমূহ কিতাপ অসমীয়া ভাষাত লিখিত গণিতৰ পৰা ব্যাকৰণলৈকে য'ত অসমীয়া ভাষাত লিখোৱা আৰু শিকোৱা হয় বৰ্তমান সময়ত ইংৰাজী বিদ্যালয়সমূহতো এই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে অসমীয়া ভাষাৰ ওপৰত পাঠদান কৰা হয় আৰু অসমীয়া লিখিবলৈ আৰু পঢ়িবলৈও শিকোৱা হয় বৰ্তমান সময়ত অসমৰ শিক্ষা ব্যৱস্থাতোক অসমীয়া ভাষাটোৱে অতিজৰে পৰা অসমীয়া শিক্ষা বিষয়ত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বৰ্তমান ইংৰাজী বিদ্যালয়সমূহত ইয়াক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু বাধ্যতামূলক বিষয় হিচাপে সামৰি লোৱা হৈছে অসমত থকা প্ৰায় সংখ্যক ভাষা ভাষী লোকেই অসমীয়া ভাষাটো জানে বা ভালদৰে পঢ়িব পাৰে আৰু অসমীয়া ভাষাটোৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে যিসকল ব্যক্তি অসমত এতিয়াও বসবাস কৰি আছে প্ৰায় সংখ্যকে অসমীয়া ভাষা সুন্দৰকৈ লিখিব পৰা আৰু ক'ব পৰাকৈ আছে বৰ্তমান সময়ত স্কুল কলেজ আদিতো আমাৰ আশী শতাংশ স্কুল